বাইদেউ আপোনাৰ কাপোৰৰ দোকান আছে নেকি অঁ অঁ মই মানে আপোনাৰ কথাটো শুনিছো বহুতৰ মুখতে আৰু মোৰ লগত ছোৱালী এজনীয়েও কৈছিল আপুনি কাপোৰ চিলাই এতিয়া আপোনালোকৰ তাত কি কি কাপোৰ আছে এনেই অঁ অঁ তথাপিতো কিছুমান মানে এনেকুৱা হেন নাম চাম আছেনে কিবা কাপোৰৰ চাদৰ মেখেলাবিলাকৰ অঁ চিলাব খুজিছো মানে কি মোৰ এখন বিয়া আছে বিয়াৰ কাৰণে কাপোৰ ল'বও লাগিব বহুখিনি আৰু আপোনাৰ তাতে লৈ কিনে চিলাবও লাগিব এতিয়া দাম ভাল আছিলে যদি বাজেট মিলে মই আপোনাৰপৰা ল'ব পাৰিম এনে কিমান কিমানমান হ'ব দাম অঁ এনে অঁ অঁ এনে ধৰক বেছিকৈ ল'লে অলপ কম দাম আহিব কমত দিব আৰু অঁ মোৰ চিংগল ব্লাউজো দিব লাগিব আৰু মানে কি মেখেলা চাদৰ লৈ কিনে আপোনাৰপৰা দিবও লাগিব মেখেলা চাদৰ দিব লাগিব আৰু মানে কি মোৰ লগৰ এজনীও কৈ আছে আপোনাৰপৰা ল'ম ল'ম ল'ম বুলি আৰু আপোনাৰ তাতে গামোচা পাই নেকি বিয়াৰ কাৰণে

আপোনাৰ দোকান খোলাই থাকে নে অঁ মই যেতিয়াই যাওঁ তেতিয়াই পাম আৰু আপোনাক অঁ অঁ মই যোৱাৰ আগত তেতিয়াহ'লে আপোনাক ফ'ন কৰি দিম হাঁ হ'ব এতিয়া ৰাখিছোঁ